বানপানীৰ সময়ত পশু পক্ষীবোৰ ওখ ঠাইত ৰাখিব লাগে আৰু সেই ঠাইত তেওঁলোকক দানা পানী খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে ঘাঁহ খেৰ আদি তেওঁলোকক যোগান ধৰিব লাগে যিহেতু সেইসময়ত চাৰিওপিনে কেৱল পানী থাকে পানীৰ ফলত তেওঁলোকে ঘাঁহ খোৱা বস্তুৰ নাটনি হয় সেইকাৰণে আমি সেই বস্তু খেৰ দানা পানী আদি তেওঁলোকক ওখ ঠাইত যোগান ধৰিব লাগে আৰু বানপানীৰ শেষ হোৱাৰ পাছত আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে যিহেতু তেওঁলোক জীৱ জন্তু তেওঁলোকৰ ইত্যাদি বেমাৰ হ'ব পাৰে বানপানীৰ ফলত সেইবাবে আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে